প্ৰথম অৱস্থাত ৰান্ধো আৰু ৰন্ধা বস্তু বা ৰন্ধা ৰন্ধাটো এটা বিৰাট মানে কলা মানে বুলি ক'ব পাৰি ৰন্ধা মানে ৰন্ধা নিজৰ মানে এটা নিজৰ মানে ব্যক্তিত্ব মানে ৰন্ধাটো এটা মানে কৌশল বা কৌশলী বস্তু ৰন্ধাটো এটা মোৰ কাৰণে এটা প্ৰিয় বস্তু বস্তু উৎসৱত যেনেকৈ বিয়াত বা হেৰিত পূজাত ৰন্ধা দালি তৰকাৰি মানে দালি তৰকাৰি মাছ মাংস আদি কৰি বিভিন্ন ধৰণৰ বস্তু ৰন্ধা হয় এনেকৈ দালি ভাত দালি ৰান্ধিলে তেনেকৈ দালিটো বহাই দিয়া হয় দি পানী দিয়া হয় তাতে দালিটো ধোৱা চাফ চিকুণ কৰি ধুই তাতে বহাই দিয়া হয় দি উতল আহি উ উতল উতল আহিলে উতল আহিলে তাক মানে হেৰি কৰা যায় নমাই দি মুঠক পুনৰ পিঁয়াজৰ পৰা আদি কৰি মছলা বা পাঁচফোৰণ কিবাকিবি দি মুঠক তাক চম্ভাৰ মৰা হয় এনেকৈ ভাত এই ধৰক পানী বহাই দিয়ে পানীটো উতল আহিলে মানে হেৰি কৰা যায় পানীটো উতল আহিলে তাতে চাউল ধুই মুঠক চাউলটো দিয়া যায় মাছ মাছ ৰান্ধিলে বা মাংস ৰান্ধিলে মাংস ৰান্ধিলে মাংসটো ধু ধুই মেলি তাতে তেল দি পিঁয়াজ জ্বালা দি নহৰু দি প্ৰথমে তেলটো গৰম হোৱাৰ পিছত তাক ভজা হয় ভাজি মুঠক মাংস দি দি মাংসটো ভাজি লৈ আলু আলু দিয়া কটি কাটি মুঠক আলু কাটি দি ধুই পখালি দিয়া তেতিয়া তাক চাফা তাফা কৰি দি আলু আৰু পিঁয়া মানে পিঁয়াজে মাংসই ভাজি লৈ সিদ্ধ কৰা হয় হৈ কিছু সময় থাকি পানী দি উতল কৰা হয় চব্জি ঠিক তেনেকৈ চব্জি কাটি নিহক কাটি কুটি ধুই পখালি গোটেই লাওৰ পৰা মানে ওচৰ ওলকবি বন্ধাকবিৰ পৰা আদি কৰি কৰি দি তাতে সেই কৰা হয় উৎসৱ বিয়া বিহুৰ পৰা আদি কৰি যিকোনো উৎসৱ পূজা পাতাল সভা বিহু বিহুত খানাটো এটা মানে প্ৰয়োজনীয় বস্তু আৰু খানা মানে যিকোনো অনুষ্ঠানতে উৎসৱতে খানাটো মানে প্ৰিয় বস্তু বা ব্যঞ্জনটো ব্যঞ্জন খোৱা ব্যঞ্জনটো এটা মানে আদি কৰি কিন্তু যেনেকৈ এতিয়া আমি মাছ মাছেই মাছ প্ৰথমে এই কাটি মাছটো কাটি মেলি ধুই পখালি ধুই ধুই চাফ চিকুণ কৰি লোৱা হয় প্ৰথমে তেল কেৰাহিটো বহাই দি দিয়া হয় বহাই দি দি তাত তেল দি তেলটো গৰম কৰি এই গৰম কৰি লয় লৈ তাত তাতে তেল মানে পানীত গৰম কৰি যদি মাছটো ভাজে ভাজি মেলি যেতিয়া ফ্ৰাই হ'ব শুকান হ'ব শুকান হোৱাৰ পিছত ভাজি থৈ দি হেৰি দিয়া যায় মানে আলু বা অন্যান্য বস্তু বিলাহী যি যি বস্তু মানে ব্যঞ্জনটো মানে এই মাছটো ৰন্ধাৰ কাৰণে যি যি সামগ্ৰী দিয়া হয় দি তাতে ভাজি লোৱা হয় ভাজি লৈ তাৰপিছত পানী দি কিছু সময় ঢাকোন দি সিদ্ধ কৰি লোৱা হয় লৈ তাতে মাছটো পেলাই দি দি সেনেকৈ মানে হেৰি কৰা হয় আৰু মানে আঞ্জাটো তৈয়াৰ কৰা হয় আৰু তোৰ চব্জি চব্জিটো ঠিক তেনেধৰণে আৰু অন্যান্য আৰু বিলাহীয়ে বা আদি কৰি খিচাৰি পূ মনসা পূজা খিচাৰিটো হয় খিচাৰিটো যেনেকৈ ডাঙৰ এটা সা সাঁজত সাঁজটো তৈয়াৰ কৰি সাঁজটো চাফ চিকুণ কৰি জুইৰ মানে মানে আখলত জুইৰ আখলত দিয়া হয় দি লৈ তাতে পানী দিয়া হয় পানী দিয়াৰ পিছত তাতে দালি গাজৰে বন্ধাকবিয়ে পাতকবিয়ে এনেকৈ লাৱে কাটি কুটি দালিৰ লগত লগ কৰি একেলগে তাতে সেই কৰি দিয়া হয় প্ৰথমে ভাজি লোৱা হয় ভাজি লৈ পানীত সিজোৱা কৰি সিজোৱাৰ পিছত তাতে কাঢ়ি লোৱা হয় এটা সাঁজত ডাঙৰ ডাঙৰ বাচন এটাত হা ছাইড কৰি সাজি সাজি লোৱা হয় সাজি ল'লে তাতে মানে বাকি লৈ লৈ নেক্সটো আৰু পিছত তেল দি মানে চম্ভাৰ মৰা হয় চম্ভাৰ মাৰি এনেকৈ মানে খিচাৰিটো তৈয়াৰ কৰা হয় আৰু আপোনাৰ উৎসৱত উৎসৱত ৰন্ধা কিছুমান বস্তু যেনেহেন বিভিন্ন ধৰণৰ বস্তু আছে এই মানে মাছ মাংসৰ পৰা আদি কৰি অন্যান্য সামগ্ৰী এই উৎসৱত যেনেকৈ সেয়া ক'লোঁ ভজা বিন চিন এখন ছালাড কৰা হয় মানে বিলাহীয়ে গাজৰে ল সেই পিঁয়াজে লগ কৰি এখন ছালাড ছালাড তৈয়াৰ কৰা হয় সেইখনতো বৰ মানে ভাল বস্তু মানে ভাল সামগ্ৰী খোৱাৰ কাৰণে বিৰাট ভাল হয় এই ধৰণৰ কথা বহুত মুঠতে এই মানে ৰন্ধা উৎসৱত ৰন্ধা কিছুমান বস্তু বহুত ধৰণৰ আছে এতিয়া মোৰ এতিয়া উৎসৱত বুলি ক'লে এতিয়া বিয়া বিহুতে বিহুৰ সময়ত আমাৰ উৰুকাৰ খানা পিনাৰ কাৰণে বস্তুটো মানে অনা হয় মানে এই অন্যান্য